হেল্ল' অঁ এইটো টাউন ট্ৰেভেলিং এজেন্সী নহয় জানো হয় হয় মই ধেমাজি টাউনৰ পৰা কৈছিলোঁ অঁ মই এখন গাড়ীৰ কাৰণে আপোনালোকৰ লগত কথা পাতিছিলোঁ এঘণ্টাৰ আগতে কিন্তু আপোনালোকে মোক কনফাৰ্মেশ্যনটো দিয়া নাছিলে গতিকে মই পুনৰ এবাৰ কথা পাতিবলৈ বাধ্য হ'লো এক্সুৱেলী অহা কালিলৈ ৰাতিপুৱা সাতটা মান বজাত মই মোৰ ফেমিলী লৈ পেলাই পাচিঘাটৰ বৰাকলৈ যাম বুলি ভাবিছোঁ গতিকে আপোনালোকক গাড়ী এখনৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছিল অঁ গাড়ীখন মানে এক্সুৱেলী আপোনাৰ অলপ সুবিধাজনক যেনেকৈ স্কৰপিঅ' হওক বা ইন'ভা হওক এনেকুৱা গাড়ী হ'লে মানে সুবিধা হয় মোৰ বাচ্ছাটো যিহেতু সৰু গতিকে ন'হলে তাইৰ অসুবিধা হ'ব গতিকে আপোনালোকে যদি পাৰে মোক গাড়ী এখনৰ ব্যৱস্থা কৰি কনফাৰ্মেশ্যনটো দিয়ক এতিয়াই কনফাৰ্মেশ্যনটো কৰি দিলে মানে মোৰ কাৰণে বহুত সুবিধা হ'ব নহ'লে আকৌ মই বেলেগৰ লগত কণ্টেক্ট কৰিব লাগিব ৰাতিপুৱা সাতটা বজাত প'জিটিভলি আপোনালোকে পাবহি লাগিব আৰু অহাৰ আগতে আপোনালোকে মোলৈ এটা ফোন কৰিব পে'মেণ্টটো দহ হাজাৰ টকা দহ হাজাৰ টকাতকৈ অলপ কমাই লওক পাৰিলে মানে ঠিক আছে হ'ব বাৰু মই দহ হাজাৰ টকাটো পে'মেণ্ট কৰি দিম এডভান্স পে'মেণ্ট কৰিব লাগিব নেকি যদি নেলাগে মই কাইলৈ আপোনালোকক অহাৰ লগে লগে মই দহ হাজাৰ টকাটো পে'মেণ্ট কৰি দিম পইচাৰ কাৰণে আপোনালোকে একো চিন্তা কৰিব নালাগে মাত্ৰ আমি সাতটা বজাত ঘৰ পাবহি লাগিব আৰু ৰাস্তাটো যিহেতু অলপ দীঘলীয়া পাহাৰী পাহাৰীয়া আৰু লগতে ৰুকছিঙত আপোনাৰ হেৰি ল'ব লাগিব পাৰ্মিশ্বন ল'ব লাগিব গতিকে তাতো আপোনাৰ এঘণ্টামান সময় লাগি যাব আপুনি আপোনাৰ গাড়ীৰ নথি পত্ৰ চব ক্লিয়াৰ কৰি আনিব আপোনাৰ ড্ৰাইভিং লাইচেন্স এইবিলাক দৰকাৰ হ'ব আৰু পাৰিলে মানে যিহেতু অৰুণাচলৰ কথাতো আপুনি যদি আগতে ক'ভিডৰ ভেকচিন লৈছিলে সেই ভেকচিনৰ চাৰ্টিফিকেটখন আপুনি প্ৰিণ্ট আউট কৰি পেলাই উলিয়াই আনিব তাত যদিও এতিয়া ক'ভিডৰ প্ৰ'ব্লেম নাই কিন্তু তাত সেইটো সিহঁতে বিচাৰে যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব নেলাগে আৰু গাড়ীখন বহুত স্পীডতো চলাব নোৱাৰিব কাৰণ মোৰ বাচ্ছাৰ কথা আছে পাহাৰীয়া অঞ্চল তাইৰ কেতিয়াবা কেতিয়াবা বমি হয় গতিকে এইবিলাক কথা চিন্তা কৰক পে'মেণ্টটো মই আপোনালোকক এডভান্স নালাগে যেতিয়া কাইলেই পে'মেণ্টটো কৰি দিম ৰাতিপুৱা সাতটা বজাত আপুনি পাবহি লাগিব তাৰ আগতে আপুনি পোৱাৰ আগতে আপুনি মোলৈ এটা কল কৰিব আপুনি যদি লোকেশ্যনটো ট্ৰেক কৰিব নোৱাৰে মই অলপ ওলাই গৈ পেলাই আপোনাক আগবঢ়াই লৈ আহিম ঠিক আছে হ'ব দিয়ক ধন্যবাদ হ'ব